অঁ কি কৰি আছ অঁ খোৱা বোৱা কৰিলি নে কি কিহেৰে খালি

এই জাৰি আছ তেতিয়া অঁ ভালনে ঘৰত অঁ অঁ হেৰি এতিয়া ৰাস পালেহিয়ে নহয় আৰু অঁ ৰাস ক'ত চাম বুলি ভাবিছ

অঁ এতিয়া ৰাস মানে তহঁতৰ এতিয়া গোটেই চাৰিওকাষে ৰাস চলোৱা নহয় অঁ অঁ অঁ

এতিয়া ৰাসত আৰু মানে একেবাৰে পৰিৱেশ পূৰা হুলস্থুল হৈ থাকিব

এই ক'ত চাম বুলি ভাবিছোঁ ৰাস অঁ অঁ

অঁঁ অঁ পইচাৰে কথা আৰু পইচা হ'লে সব উৎসৱবিলাকেই ডাঙৰ হৈ পৰিব পইচা নহ'লে আৰু আজিকালি কি আছে আৰু তাকেতো পৃথিৱী ভাল ভাল ৰাসলৈ চাওঁ চেষ্টা কৰি কি কৰিব পাৰোঁ আলহী দুলহী মানে ইপাৰ ইপাৰ সিপাৰৰ মানুহে পূৰা হেমগেম হৈ থাকিব হুলস্থুল ৰাস্তা পদূলি অঁ অঁ অঁ অঁ অঁ অঁ অঁ তাকে সময় হওকচোন বাৰু কি কৰিব পাৰোঁ চাওঁ দেখা যাওক এ হেৰিৰ এইটো অহ হলত বেছি ভাল হয় হপায় সত্ৰতকৈ অঁ সত্ৰত ভাও ভংগীমাবিলাক ভকতে লয়

অঁ অঁ অঁ

অঁ অঁ হ'ল এই পইচা আচল মানে ফেচিলিটিটো বেছি পায় বহা মেলা পৰা ধৰি লৈ আৰু চিট অঁ ফেচিলিটিটো বেছি পায় আৰু ইমান মানে ভাও ভংগীমাবিলাক ওলাওঁতে বেছি টাইম নালাগে ডাবুল ডাবুল ষ্টেজ থাকে তাৰপৰা দূৰণি কোনোবা হেৰি এইটো এইবোৰ থিয়েটাৰে চিয়েটাৰে থকা মানুহো আহে নহয় হপায় ভাও ল'বলৈ

অঁ অঁ

সত্ৰবিলাকত এই কংসালৈ দৃশ্য এইবিলাক কংস চংস ভাওবিলাক কোনে লয়

অঁ অঁ তাৰমানে ভাও ভংগীমা কৰা যিখিনি এক্সপাৰ্ট মানুহ তেওঁলোকে সেই তেনেকুৱা চিলেক্ট কৰি বাছি লৈ আহে

অঁ হেৰি তাৰপৰা ৰাসৰ কেইদিনতো ফেৰী পুৰা চলিয়েই থাকে চাগে অঁ টাইমৰ কথা নাই আৰু

দেখা যাব তাৰমানে হেৰি সত্ৰবিলাকত মাইকী ভাওবিলাক সত্ৰ বৈষ্ণৱে লয় নে কি তেওঁলোকক নিদিয়ে

এই তাৰমানে তাত এই সত্ৰবিলাকত কোনো মাইকী ছোৱালী ছিষ্টেম নাই অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ বাকী সম বাকী সময়টোত থাকে মানে অঁ অঁ এই বাকী মাজুলী বাকী সত্ৰতকৈ দক্ষিণপাট সত্ৰৰ বহুত পাৰ্থক্য অঁ তেওঁলোকে মানে এই স্বয়ং ভগৱন্ত ৰাসলীলা যিটো জন্ম মানে অঁ অঁ যিটো মানে বিভাগ অঁ সেই বিভাগটো যেনেধৰণে প মানে পালন কৰিব লাগে তেনেধৰণে পালন কৰে এই তাত মানে

অঁ শুনিছোঁ বাৰু দক্ষিণপাট সত্ৰৰ বিষয়ে অঁ অঁ ত' বাকী অন্য অন্য আউনীআটি যে আউনিআটি সত্ৰতোতো হয় হয়নি অঁ অঁ অঁ একেলগে অঁ একেলগে পৰিলেতো বহুত হুলস্থুল হয় আৰু বেপাৰ বাণিজ্যৰ পৰা ধৰি লৈ আপোনাৰ ৰাস্তাই পদূলিয়ে বহুত দুৰণিৰ দুৰণি মানুহ আহে নহয় অঁ তাকে বাৰু কি হয় দেখা যাওকচোন অঁ অঁ দেখা যাওক কি হয় সেইটো হয়

ঠিক আছে ঠিক আছে অঁ দেখা যাওক কি হয় অঁ অঁ বাকী সব আৰু ঠিকে আছে নহয় আৰু নাই ৰাসৰ আগত ধান দাব পৰা নহয় এই ধান দাব আঘোণমানৰ পৰা আৰম্ভ হ'ব আৰু

খেতি বেয়া হোৱা নাই ভালেই হৈছে ভালেই হৈছে বাৰু দেখা যাওঁক ৰাসৰ বিষয়বিলাক শুনি ভালেই লাগিল বাৰু কেনে পৰ্যায় চলাই কি কথা কি কথা এই তেতিয়া সব ঠিকে থাকে থাকে এপাক যাম বাৰু দেই অঁ অঁ বাৰু অঁ অঁ ঠিক আছে লৈ যাম মই অঁ হ'ব ঠিক আছে দিয়ক